কি কৰিছা

অঁ কোৱাচোন কোননো অঁ কোনে কৈছা অ অ অ কোৱাচোন নামটোকে কোন অ অঁ আমাৰ উৎসৱ আহি আছে নহয় ডাঙৰকে প্ৰত্যেক বছৰতে ৰাস হয় এবাৰেই হয় বছৰটোত তিনি চাৰিদিনকৈ পাতে সেইটোৱে আমাৰ ডাঙৰ উৎসৱ আৰু কি তুমি আহো বুলি ভাবিছা নি অ অ থাকিবলৈ হেৰি টিকেট কৰিব টিকেট এতিয়া কৰিব নেলাগে বাৰু পিছত কৰিলেও হ'ব কিন্তু অহাটো অকমান আগতীয়াকৈ আহিব লাগিব আগতীয়াকৈ আহিব লাগিব আৰু তেতিয়া টিকেটটো তেতিয়া আহি আগতীয়াকৈ আহি তেতিয়া টিকেট আগতীয়াকৈ কৰি থ'লেই হ'ব তাৰপাছত অঁ আছে আমাৰ আখৰ ওচৰত সেইবোৰ সুবিধা ধুনীয়া আছে থাকিব পৰা গেছ হাউছ আছে কিন্তু টিকেটটো আগতীয়াকে আহি তেতিয়া তুমি টিকেটো কৰিব পাৰিবা আকৌ গেছ হাউছৰ ভাড়া চাড়া তেনেকেও কৰি তেনেকৈও দিব পাৰিবা অঁ কিছুমানে ল'বও পাৰে সেইটো আলহী ছিষ্টেমতে আলহী ঘৰ হিচাপেই পাতি থয় তাৰ মাজতে কি অঁ অঁ ঠিক আছে বাৰু দিব লাগিব খালী তুমি আহিবা অঁ ৰাস আমাৰ ইয়াত কিছুমান যে ঠায়ে ঠায়ে তিনিদিনো হয় ঠায়ে ঠায়ে চাৰিদিন হয় আকৌ মাজুলী দক্ষিণপাত সত্ৰত এদিনেই হয় তাৰপাছত বাকীবোৰত অঁ অঁ আহিবাট এই দক্ষিণ পাতৰ সেই আগদিনাখনি ৰাস হ'লে পিছদিনাখনি সেই দিন ৰাস হয় সেয়া চাবলৈ ব সেয়া দিন ৰাসত বহুত ভাল লাগে অঁ পাৰিম পাৰিম সহায় কৰিব ধৰ আহিবা আহিলে তেতিয়া ধৰা ক'ত ক'ত চাব লাগে আমিবোৰে তেনেকৈ লৈ মেলি যাম আমিও চামগে তোমালোককো চোৱা হ'ব আলহী হিচাপে এনেই আলহী হয়েই বাৰু ৰাস পালনামত ধেৰ হয় তাৰপিছতে আকৌ পালনামো হ'ব এইবোৰ ইয়াত মাজুলীৰ উৎসৱ সেইকিটাই বছৰেকৰত এবাৰেই হয় মাও ৰাস

অ অ আমাৰ এইটো ডাঙৰ উৎসৱ অ এ আহিব তুমি অকলে তুমি অকলে আহিবা নে আৰু কোনোবা আহিব লগত

অঁ অঁ অ হ'ব দিয়া